মই যদি এই প্ৰশ্নটিৰ উত্তৰ দিব বিচাৰোঁ যে বিশ্বত ধৰ্ম বিশ্বাস কৰা লোকৰ সংখ্যা বাঢ়িছেনে কমিছে তেতিয়াহ'লে মই একেষাৰে কৈ দিব নোৱাৰোঁ যে বিশ্বত ধৰ্মৰ বিশ্বাস কৰা সং লোকৰ সংখ্যা বাঢ়িছে বা কমিছে কিয়নো ইয়াৰ বাবে এটি গণনা প্ৰয়োজন হ'ব

সেই গণনা যিহেতু ইমান ডাঙৰ পৃথিৱীখনত ইমান লোকৰ ওপৰত কৰাটো মোৰ বাবে অসম্ভৱ তৎসত্বেও মই অনুমান কৰিব পাৰোঁ যে পৃথিৱীত যি ধৰ্ম বিশ্বাস কৰা লোকৰ সংখ্যা এই লোকৰ সংখ্যা বাঢ়িছে কিয়নো আমি দেখিছোঁ যে পৃথিৱীখনত বা বিশ্বত দিনক দিনে আগৰ দৰে যি যুদ্ধ পৰিস্থিতি যি অশান্তি যি অত্যাচাৰ আছিল বৰ্তমান সেইসমূহ লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে ইয়াৰ মূলতে হৈছে বিশ্বত ধৰ্ম বিশ্বাস কৰা বা ধৰ্মৰ প্ৰতি শ্ৰদ্ধা কৰা লোকৰ সংখ্যা বৰ খিপ্ৰতাৰে নহ'ৰেও নহ'লেও অলপকৈ হ'লেও বাঢ়িবলৈ আৰম্ভ কৰিছে যেতিয়াই মানুহে ধৰ্মৰ প্ৰতি আস্থা ৰাখে ধৰ্মক বিশ্বাস কৰে তেতিয়াই মানুহে অপকৰ্ম বা শৃংখলতাৰে থকা বা দুস্কাৰ্য কৰিবলৈ এৰা এইবোৰ কাম কৰিবলৈ আৰম্ভ কৰে মূলতে ধৰ্মত বিশ্বাস কৰা মানুহে কেতিয়াও বেয়া কাম বা দুস্কাৰ্য কৰিব নোৱাৰে এতিয়া আহোঁ পৃথিৱীত বৃদ্ধি পোৱা উশৃংখলতাৰ বাবে ধৰ্মবিশ্বাসৰ কোনো প্ৰকাৰে জড়িত নেকি এই প্ৰশ্নটো উত্তৰ দিবলৈ হ'লে মই ক'ব লাগিব যে হয় পৃথিৱীত যি উশৃংখলতা বৃদ্ধি পাইছে এই উশৃংখলতা এই উচিংখলতা ধৰ্ম অলপ হ'লেও জড়িত হৈ আছে আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান কেইবাখনো দেশ এই ধৰ্ম আধাৰতেই বিভাজিত হৈছে আমি জনাত পাকিস্তানৰ দৰে দেশ এখন তেওঁলোকে নিজ ধৰ্মৰ মুছলমান ধৰ্ম যিহেতু তেওঁলোকৰ এই ধৰ্মৰ ভিত্তিতে তেওঁলোকে পাকিস্তান নামেৰে অন্য এখন দেশ গঠন কৰিছে ঠিক সেইদৰে ভাৰতবৰ্ষ হিন্দুৰ যিহেতু সংখ্যাগৰিষ্ঠতা বেছি ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠতা দেশ সেয়েহে ভাৰতখন হিন্দুস্থান নামেৰেও নিজকে পৰিচয় দিবলৈ এই ধৰ্মৰ ভিত্তিতে গঢ় লৈ উঠিছে পৃথিৱীত যেতিয়ালৈকে ধৰ্ম ধৰ্মৰ প্ৰতি আ শ্রদ্ধা মানুহৰ থাকিব তেতিয়ালৈ হয়তো পৃথিৱীখন ইমান উশৃংখলতাৰ দিশলৈ আগবাঢ়ি নাযাবই চাগে কিন্তু বৰ্তমান ধৰ্মৰ প্ৰতি যি মানুহৰ আশ্বাস যি শ্ৰদ্ধা বাঢ়িছে এই শ্ৰদ্ধাই ইয়াকে দেখাইছে যে পৃথিৱীখন বহুত শান্তি শৃংখলাৰে চলি যাবলৈ আৰম্ভ কৰিছে বৰ্তমান যুৱ চামৰ মাজত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে বিভিন্ন ধৰণৰ দুষ্কাৰ্য যেনেকৈ বিভিন্ন ধৰণৰ নিচা শক্ত দ্ৰব্য বিভিন্ন ধৰণৰ মাদক দ্ৰব্য বা তেওঁলোকৰ আচাৰ ব্যৱহাৰ অতি বেয়া আদিৰ দৰে অৱস্থা দেখি পোৱা গৈছে আৰু ইয়াৰ মূলতে হৈছে ধৰ্ম তেওঁলোকে মূলতে সেই সময়ত তেওঁলোকৰ যুৱ অৱস্থাত ধৰ্ম প্ৰতি ইমান আগ্ৰহ নহয় ধৰ্মক বিশ্বাস নকৰে তেওঁলোকৰ এটি উৰণীয়া মন তেওঁলোকে কেৱল উৰি ফুৰিব জানে তেওঁলোকে কোনো ধৰ্ম বুজি নাপায় তেওঁলোকে কেৱল নিজৰ সন্মুখৰ ফালে যি দেখি আছে সেয়েহে বিশ্বাস কৰে কিন্তু তাৰ সামসাময়িকভাৱে দেখা গৈছে যে যিসকলে ধৰ্মৰ প্ৰতি আগ্ৰহী ধৰ্মৰ প্ৰতি শ্ৰদ্ধা ধৰ্মক নিজকে নিয়োজিত কৰি ৰাখে তেওঁলোকে কেতিয়াও অপকৰ্ম বা দুষ্কাৰ্যলৈ আগবাঢ়ি নেযায় বৰ্তমান বহুকেইখন দেশ যেনে ইজৰাইল পাকিস্তান বা আৰৱীয় দেশসমূহ এই দেশসমূহ বৰ্তমান নিজ নিজ ধৰ্মৰ ওপৰত ভিত্তি কৰিয়ে নিজৰ নাম আৰু নিজৰ পৰিসীমা নিৰ্ধাৰণ কৰি লৈছিল দেখা গৈছে তেওঁলোকে নিজ ধৰ্মৰ মানুহখিনিক লৈ এক ধৰ্মৰ মানুহখিনিক লৈ এখন দেশ এখন ৰাজ্য বা এখন চহৰ হিচাপে নামাকৰণ কৰিছে কিন্তু ইয়াৰ সামসামূহিকভাৱে এয়াও দেখা গৈছে যে তেওঁলোকে যিদৰে নিজৰ ধৰ্মক আশ্বাস কৰে নিজৰ ধৰ্মক বিশ্বাস কৰে আৰু শ্ৰদ্ধা কৰে কিন্তু আন ধৰ্মৰ লোকক তেনেকৈ তেওঁলোকে শ্ৰদ্ধা বা আশ্বাস বা ভাল দৃষ্টিৰে চোৱা দেখি পোৱালৈ পোৱা নাযায় তাৰ ফলতে বিশ্বৰ দেশসমূহৰ মাজত এক উশৃংখলতাৰ সৃষ্টি হৈছে সেইকাৰণে সেয়েহে মই ক'ব বিচাৰোঁ যে ধৰ্ম ধৰ্মই কিছু হ'লেও মানুহক উশৃংখলতাৰ বাবে